কাবাডী খেলৰ বিষয়ে চমুকৈ দুআষাৰ ক'বলৈ গ'লে কাবাডী ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় খেল বৰ্তমানে কাবাডী আন্তৰ্জাতিকভাৱেও খেলা হয় এই খেল সাধাৰণতে কিশোৰৰ পৰা প্ৰাপ্ত বয়সস্থ সকলো ল'ৰা ছোৱালী পুৰুষ মহিলা উভয়ে খেলিব পাৰে কাবাডী বাংলাদেশৰ জাতীয় খেল বাংলাদেশ স্বাধীন হোৱাৰ পাছত বাংলাদেশত কাবাডী ফেডাৰেশ্যন গঠিত হয় পূৰ্বে কেৱল মাত্ৰ গাঁৱত প্ৰচলিত এই কাবাডী খেলৰ প্ৰচলন দেখা গ'লেও বৰ্তমান পৃথিৱীৰ সকলো ঠাইতে কাবাডী খেল প্ৰচলন হৈছে ঊনৈছশ আঠাৱন চনৰ ভাৰত বাংলাদেশ নেপাল শ্ৰীলংকা আৰু বাৰ্মাৰ প্ৰতিনিধ্রীটি প্রতিনিধিৰ উপস্থিতিত এছিয়ান কাবাডী ফেডাৰেশ্যন গঠিত হয় ঊনৈছশ আশী চেনত চনৰ ফেব্ৰুৱাৰী মাহক কলকাতাত প্ৰথম এছিয়ান কাবাডী খেল অনুষ্ঠিত কৰা হয় এই খেলপথাৰৰ কাবাডী খেলৰ জোখ মাখ এনেকুৱা ধৰণৰ হয় দৈৰ্ঘ্য় হৈছে পুৰুষৰ বাবে টুৱেলভ পইণ্ট ফাইভ মিটাৰ মহিলা আৰু কনিষ্ঠ খেলুৱৈৰ বাবে হৈছে আপোনাৰ এঘাৰ মিটাৰ প্ৰস্থ হৈছে পুৰুষৰ বাবে দছ মিটাৰ মহিলা আৰু কনিষ্ঠ খেলুৱৈৰ বাবে আঠ মিটাৰ ব্লকৰ আকৃতি পুৰুষৰ বাবে দুই মিটাৰ এক্স আঠ মিটাৰ আৰু মহিলাৰ বাবে দুই মিটাৰ এক্স ছিক্স মিটাৰ মধ্যৰেখাৰ পৰা ব্লক লাইনৰ দূৰত্ব পুৰুষৰ বাবে থ্ৰী পইণ্ট টু মিটাৰ এক আঠ মিটাৰ মহিলাৰ বাবে হৈছে আপোনাৰ তিনি মিটাৰ পুনিয়াত খেলুৱৈ সংখ্যা হৈছে প্ৰতি দলৰ খেলুৱৈ মুঠ সংখ্যা টুৱেল্ভ বাৰজন অংশগ্ৰহণ কৰাৰ খেলুৱৈ সংখ্যা আছে মোক সাতজন অতিৰিক্ত পাঁচজন খেলুৱৈ দলৰ প্ৰয়োজন অনুসৰি খেলত অৱতীৰ্ণ হয় ৰেফাৰী সংখ্যা হৈছে এজন লাইনমেনৰ সংখ্যা হৈছে দুজন স্ক'ৰাৰ সংখ্যা আছে এজন এম্পায়াৰৰ সংখ্যা আছে দুজন এই খেলৰ নিৰ্ধাৰিত নিয়ম নীতি এনেকুৱা ধৰণৰ টচত জয়ী হোৱা দলৰ অধিনায়কে খেলপথাৰৰ দিশ বাছি ল'ব পাৰিব ৰিড কৰি পোৱাৰ পিছত পিছ মুহুৰ্ততে অতি বেছি ফাইভ ছেকেণ্ড অন্য দলে ৰেড কৰিব লাগিব পলম হ'লেই ইটো দলে ৰেডৰ ৰেডৰ সুবিধা পায় ঠিক তেনেদৰে নিজৰ নিজৰ অংশত দুয়োজন এম্পেয়াৰে সিদ্ধান্ততৰ ল'ব পাৰে কিবা অমিল হ'লে চুৰান্ত সিদ্ধান্তত পৰিচালক বা ৰেফাৰীয়ে ল'ব খেল চলি থকা সময়ত সীমা ৰেখাৰ বাহিৰ হ'লে খেলৰো বাহিৰ হ'ব ৰিডাৰ ব্লক লাইনৰ পৰা পাৰ হৈ আহিবই লাগিব অন্যথা তেওঁ বাহিৰ হ'ব লাগিব শিকলিবদ্ধ বা অন্য প্ৰকাৰে ঋতদাৰক ব্লক লাইন পাৰ হোৱাত বাধা দিওঁতে ঋতডাৰে খেলুৱৈ স্পষ্ট কৰি সেইজন বাহিৰ হ'ব এবাৰত এজন মাত্ৰ খেলুৱৈ ঋত কৰিবলৈ যাব যদি বাৰম্বাৰ যায় তেন্তে এম্পেয়াৰে ঘূৰি আহিবলৈ নিৰ্দেশ দিব আৰু দুনাই ঋত কৰা সুবিধা পাব নাপাব এনে অৱস্থাত বিপৰীত দলৰ খেলুৱৈক স্পৰ্শ কৰি আহিলেও সেইজন বাহিৰ নহ'ব ৰীডৰ সময়ত কাবাডী কাবাডী বুলি ডাঙৰকৈ চিঞৰিব লাগিব আৰু সোফালেদি বিপক্ষৰ একালত এলেকাত প্ৰৱেশ কৰিব লাগিব বিপক্ষ দলৰ এলেকাত উশাহ এৰি দিলে ৰেড ৰেডাৰজন বাহিৰ হ'ব বিপক্ষ দলৰ খেলুৱৈয়ে ৰেডাৰজনক ধৰি থকা অৱস্থাত কোনো কাৰণতে উশাহ বন্ধ কৰিবলৈ চেষ্টা কৰিব নোৱাৰিব এনেকৈয়ে কৰিলে ৰেডাৰজনক নিজৰ এলেকালৈ ঘূৰাই পঠিওৱা হ'ব ৰেডাৰজনে ৰেড কৰি থকা অৱস্থাত বিপক্ষ দলৰ কোনো খেলুৱৈয়ে মধ্যৰেখা পাৰ হৈ বিপৰীত দলৰ এলেকালৈ যাব নোৱাৰিব এনে কৰাজনক বাহিৰ কৰি দিয়া হ'ব এই নীতি উলংঘা কৰি যদি ৰক্ষাত্মক দিশৰ খেলুৱৈ ধৰি ৰাখে তেনেহ'লে ৰেডাৰজনক নিজৰ কৰ্টলৈ ঘূৰাই পঠিওৱা হ'ব আৰু তেওঁক স্পৰ্শ কৰাৰ সকলো খেলুৱৈ বাহিৰ হ'ব কোনো খেলুৱৈয়ে আঘাতপ্ৰাপ্ত হ'লে অধিনায়কে কিছু সময় বিচাৰিব পাৰে এই সময় দুই মিনিটতকৈ বেছি হ'ব নোৱাৰিব ফাউল ফাউলৰ বিষয়ে ক'ব গ'লে মুখত ধৰি উশাহ বন্ধ কৰিবলৈ বিচৰা দুই নম্বৰতে আহিলে আপোনাৰ ভৰিৰে জঁপিয়াই ভৰিৰ ৰেকাডালক ধৰি চেষ্টা কৰা ৰিডাৰক পাঁচ ছেকেণ্ডৰ ভিতৰত ভিতৰত নপঠিওৱা ফুলি বা কাপোৰত ধৰি ৰেকাদাৰক ৰখাবলৈ চেষ্টা কৰা আঁঠুৰ ওপৰত ভৰিৰে গোৰ মাৰি স্পৰ্শ কৰিব বিচৰা আৰু আপোনাৰ তথ্য সংযুক্ত ক'বলৈ গ'লে বিভিন্ন খেলৰ নিয়ম বিধি কৌশল আৰু খেলপথাৰৰ জোখ মাখ বিভিন্ন ধৰণৰ ইয়াকে কৌ কাবাডীৰ বিষয়ে চমুকৈ দুআষাৰ সামৰিছোঁ